হয় মোক কম্পিউটাৰ বা মোবাইলত দুইটা আমি ছফ্টৱেৰটো লিখি পাইছোঁ কম্পিউটাৰটো আমি মই লিখি পাইছোঁ অসমীয়া ভাষাত লিখি পাইছোঁ আৰু মোবাইলটো লিখি পাইছোঁ কম্পিউটাৰ বৰ্তমান সময়ত প্ৰযুক্তিবিদ্যা ইমান উন্নত আগবাঢ়ি গ'ল বিভিন্ন ধৰণৰ ছফ্টৱেৰ কম্পিউটাৰত বা মোবাইলত আমি উপলব্ধ অসমীয়া কীব'ৰ্ডখন কম্পিউটাৰত লিখিবলৈ হ'লে আমি ৰামধেনু হওক বা আকৃতি হওক নহ'লে মানে আপোনাৰ বিদিচা বিভিন্ন ধৰণৰ ছফ্টৱেৰ আমি কম্পিউটাৰত অসমীয়া লিখিব পাৰোঁ লগতে মোবাইলতো এনেকে ধৰণে আপোনাৰ গুগল ইণ্ডিক হওক আপোনাৰ লাচিত হওক বা ৰামধেনু বিভিন্ন ধৰণৰ ছফ্টৱেৰো ছফ্টৱেৰ এপছৰ দ্বাৰা মোবাইলত অসমীয়া লিখিব পাৰোঁ অসমীয়াবিলাক লিখিবলৈ আচলতে বৰ্তমান সময়ত ভালেই যথেষ্টখিনি সহজ সহজভাৱে মোবাইলত লিখিবলৈতো একেবাৰে সহজ সহজভাৱে লিখি দিলেই হ'ল মই ভাত খালোঁতো এম অ' আই ভি দিলে মানে মোৰ অসমীয়াত আহি যায় ইংৰাজী লিখি দিলে মানে গতিকে যথেষ্টখিনি সহজ বৰ্তমান সময়ত কিন্তু সহজ হ'লেও সকলোবিলাক বানান আচলতে শুদ্ধভাৱে নাহে আকাৰ হছইকাৰবিলাক থাকি থাকি আহে ক'ৰবাত ক'ৰবাত ক'ৰবাত উদ্ধ কৰ্মা চেমীকলন বা বিভিন্ন ধৰণৰ সাংকেতিক চিহ্নবিলাক থাকি আহে মোবাইলত লিখিবলৈ বিভিন্ন ধৰণৰ সাংকেতিক চিহ্নবিলাক থাকি আহে সঠিকভাৱে এখন শুদ্ধ ৰূপত থকা সঠিক শুদ্ধ ৰূপত আমি মোবাইলত আমি এপ নেপাওঁ যিটো অসমীয়া ভাষা লিখিবলৈ সহজ সহজ হোৱাকে যথেষ্টখিনি সহজ কিন্তু সঠিকভাৱে লিখিবলৈ বাবে শুদ্ধ ৰূপত লিখিবলৈ আমি মোবাইল এপ নাপা বিচাৰি নেপাওঁ কিন্তু কম্পিউটাৰত লিখিবলৈ আমি সহজ হয় কম্পিউটাৰ লিখিবলৈ সকলোবিলাক শুদ্ধ ৰূপত লিখিব পৰা যায় কম্পিউটাৰ ৰামধেনুত বা অন্যান্য বিভিন্ন ধৰণৰ ছফ্টৱেৰৰ জৰিয়তে আমি কম্পিউটাৰ কীব'ৰ্ডত জৰিয়তে আমি বিভিন্ন ধৰণৰ অসমীয়া শব্দবিলাক বানানবিলাক আমি শুদ্ধৰূপত লিখিব পাৰোঁ বৰ্তমান সময়ত প্ৰযুক্তিবিদ্যা উন্নয়নে আমাৰ অসমীয়া ভাষাটোক বিশ্বদৰবাৰত ইয়াত যথেষ্টখিনি আমি যথেষ্ট সহজ হৈছে আচলতে